মই একো ৱর্কশ্বপ বা কুকিং ক্লাছ লোৱা নাই আৰু যদি মই ল'ব বিচাৰোঁ তেতিয়াহ'লে কেক বনোৱাটো শিকিব বিচাৰোঁ কাৰণ কেকটো বহুত প্ৰয়োজন হয় আজিকালি এটা জন্মদিন পাতিবলৈ হ'লে কেকটো প্ৰয়োজন হয়েই কাৰণ কেকটোতো বহুত পইচা খৰচ হয় এটা কেকত যেনেও পাঁচশ টকা কমে কমেও লোৱা হয় আৰু এই কেকটো লৈয়ো মই উপাৰ্জন কৰিব পাৰোঁ সেয়েহে শিকিব লগা হ'লে মই কেকটোকে শিকিব বিচাৰিম তাৰ বাদেও আমি যিবিলাক খাদ্য সৰুৰ পৰাই গ্ৰহণ কৰি আহিছোঁ সেইবিলাক খাদ্য আমি বনাব জানো কিন্তু এতিয়া যিবিলাক নৱপ্ৰজন্মৰ কাৰণে বিভিন্ন ধৰণৰ খাদ্য তৈয়াৰ কৰা হয় সেই খাদ্যবিলাক আমি ইমান ভাল নাপাওঁ কাৰণ কিয় আমি সৰুৰে পৰাই যি খাই আহিছোঁ সেইখিনিয়ে আমি বহুত ভাল পাওঁ সেইকাৰণে শিকিবলৈয়ো কাৰণে আমি ইমান আগ্ৰহী নহয় বৰ্তমান ল'ৰা ছোৱালীৰ কাৰণে আমি কেকটোকে বনোৱাটো শিকিবলৈ ইচ্ছা প্ৰকাশ কৰোঁ